অ' ডেকা ঘৰ পালাগৈ না অ ময়ো হেই মই ফঁচি আছোঁ মই আহিছিলোঁ হেই প্ৰেমদা হোটেলৰ ওচৰত মোৰ ভণ্টি এটা আছে তাইৰ ঘৰত আহি পানীতো পানীয়েই তাৰ উপৰি আকৌ কি যে জামখান হৈছে এই থানৰ চুকত থানাৰ চুকত কি জাম হৈছে মই ইফালে বাটাৰ চ'কলৈ যাম বুলি ভাবিছিলোঁ নোৱাৰিমেই নেকি যাব ৰৈ আছোঁ আৰু জামটো ভাঙা লেগি লৈকে অ' অ' এতিয়া কি কৰোঁ তাকে চিন্তা কৰিছোঁ ৰ'ব

এইটো আৰু বৰ অসুবিধা হৈছে অসুবিধা বিৰাট হৈছে মানুহ মানুহ অলব পাৰা নহয় যে এ হেৰি হৈছি নহয় এই ৰাষ্টা ঘাটগিলা নতুনকৈ এতিয়া আৰু বাহিৰা দিনত নলা ঘাট বানাই না নালা ঘাটগিলা আপোনাৰ শল্লি মাহে বানই সেইটো বাইৰহাতে কিয় বানাই চাৰিওফালে পানী আৰু নলা ফেলেও পানী নাযায় যাম হৈ যাব লাগে আই হেৰিখন খোলা বুলি শুনিছোঁ সেইখন ইফালেদি অলপ খোলা হৈছে নেকি আপোনাৰ এই এই হেৰিৰ দলংখন দলং নে অভাৰ অভাৰব্ৰীজখন সেইদিনা অ' নহয় এই হেৰিৰ হৰি মন্দিৰৰ পৰা ধমধমা চ'কলৈকে যোৱা দলংখন খোলা বুলি কৈছিলে কোনোবাই না মুখ্যমন্ত্ৰী আহিলেহে খোলিব এনেকৈ কলাকচোন সঁচা মিছা নাজানো আৰু সেইখন খুললি নাই তথাপিতো সিফালৰখিনি হ'ব আৰু ঠিক আছে দিয়ক ঠিক আছে অঁ হ'ব দিয়ক হ'ব দিয়ক